হেল্ল' অঁ কি হেৰি কি কৰিছে অঁ অঁ আছোঁ আছোঁ এনে

অঁ আৰু গাহৰি ফ্ৰাই নে নে গ্ৰেভি নে কেনেকৈ বনাইছে অঁ অঁ চালাড অকণ চালাড অকণ বনাব চালাড গাহৰি চালাডটো খাই ভালেই লাগে অঁ অঁ চুঙাত দিয়া গাহৰি তাকে আৰু কি কি বনাই আপুনি এনেই

চিকেন মছলা চিকেন কাৰি সেইবিলাক বনাই ন

কি কি এনে কি কি বনাই আপুনি

হেল্ল'

আৰু ফিছ্ বনাই নে মাছ বইল মাছ

অঁ অঁ তাকে চিকেন পকোৰা সেইবিলাক বনাব

অঁ অঁ অঁ অঁ তাকে হ'ব তাকে সুধোঁ বুলি ফোনটো কৰিছিলোঁ অঁ হ'ব অঁ হ'ব হ'ব